এল'বেৰা ফেছ ৱাছটো মই ব্যৱহাৰ কৰি খুবেই ভাল পাইছোঁ কিয়নো তাৰ আগতে মই বেলেগ বেলেগ বিভিন্ন ধৰণৰ ফেছ ৱাছ লগাইছিলোঁ কিন্তু একো ফল পোৱা নাছিলোঁ মোৰ গালত বহুতো পিম্পলছ হৈছিলে বিভিন্ন ধৰণে বিভিন্নজনে বিভিন্ন ফেছ ৱাছৰ কথা কৈছিলে তেনেকুৱা আনি মই লগাইছিলোঁ কিন্তু ক'তো ভাল ফল পোৱা নাছিলোঁ শেষত মোৰ এজনী বান্ধৱীয়ে ক'লে তাইৰো বহুখিনি হৈছিলে মই নিজেও দেখা পাইছিলোঁ সেই মতে তাই কোৱা মতে মই এল'বেৰাটো আনিলোঁ ফেছ ৱাছটো আনি লগালোঁ মই ৰাতি শুতেও লগাওঁ আৰু ক'ৰবাৰ পৰা আহি মই মুখখন ঠাণ্ডা পানী ধুই সেইটো সেইটোৱে ব্যৱহাৰ কৰি লৈছিলোঁ তাৰ পিছত মই বহুতখিনি ভাল ফল পালোঁ মানে মই একমাহৰ ভিতৰত বহুতখিনি ভাল ফল পাইছোঁ এতিয়া মই মোৰ গালত এতিয়া এটাও তেনে এ নাই পিম্পলছ নাই গতিকে এইটো পৰা মই আনকো ক'ব খুজোঁ যে আপোনালোকেও এইটো ব্যৱহাৰ কৰিব পাৰে